হয় নিশ্চয় কৰিছোঁ যিহেতু সদায় আমি যেনেধৰণে এটা শান্ত পৰিৱেশ বিচাৰোঁ হয়তো কেতিয়াবা আমি নাপাবও পাৰোঁ গতিকে কিন্তু মই সদায় অভ্যাহত ৰাখোঁ সদায় মই যোগাসন কৰোঁ হয় কেতিয়াবা গা বেয়া থাকিলে মই নকৰোঁ কিন্তু যেতিয়াই মই পাৰোঁ হয়তো কিন্তু মই স্কিপ নকৰোঁ সদায় মই কৰিবলৈ চেষ্টা কৰোঁ গতিকে মই যেতিয়াই মই ওলাই যাব নোৱাৰোঁ বা ঘৰত তেনেকৈ কোনোবা আলহী থাকিলে তেনেকৈ মই ঘৰত যদি কৰিব নোৱাৰোঁ এনেকৈ চাদৰ ওপৰত গৈ মেলি কৰোঁ কৰিব লগা হয় মোৰ বা কেতিয়াবা এনেকৈ পাৰ্কত কিবা ক্ষেত্ৰত যদি বন্ধ থাকে তেতিয়া আমাৰ ওচৰতে এনেকৈ ফিল্ডো আছে আমি তালৈ যাওঁ অলপমান দূৰ হয় এক কিলোমিটাৰমান আমি অলপ খোজকাঢ়ি গৈ মেলি তাতে সদায় যোগাসন কৰোঁ